অ মই ৰন্ধা বন্ধা বঢ়া কৰাৰ আগতে সকলো বস্তু প্ৰয়োজনীয় সকলো বস্তু গোটাই ল'বলগীয়া হয় কাৰণ আমি ৰন্ধা বঢ়া কৰিবলৈ আগতে যিখিনি পাচলিৰ প্ৰয়োজন হয় সেইখিনি আমি ধুই কৰি কাটি মেলি আমি বাকী যি আনুষংগিক মছলা যি দৰকাৰ হয় আৰু সেইখিনি বস্তু আমি গোটাই কৰি লওঁ আৰু সেইমতেই আমি ৰন্ধা বঢ়া আৰম্ভ কৰোঁ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাটো ৰন্ধা বঢ়াৰ ক্ষেত্ৰত একেবাৰে প্ৰয়োজনীয় বস্তু